আমাৰ অঞ্চলত বহুতো ধৰণৰ ধৰ্মীয় অনুষ্ঠানবোৰ হয় যেনে দেৱালীয়ে হওক দুৰ্গা পূজায়ে হওক বা সভায়ে হওক বা কুমাৰী পূজায়ে হওক বহুত ধৰণৰ ধৰ্মীয় অনুষ্ঠানবোৰ পতা যায় আৰু এইবোৰ পূজাত আমাৰ ঘৰৰ মানুহবোৰে বহুত ধৰণৰ তৈয়াৰী কৰায় যেনে খোৱা বস্তুৱেই হওক হওক বা যোনবোৰ লাগতিয়াল বস্তু পূজাৰ কাৰণে আৰু দিৱালীৰ সময়ত আমি চাকি বন্তি জ্বলাই ফটকা ফুটাই আমি উৎযাপন কৰোঁ দুৰ্গা পূজাৰ সময়ত আমি চাকি দি নিজৰ কামনাবোৰ লৈ মাৰ ওচৰত যায় আমি প্ৰাৰ্থনা কৰোঁ আৰু আৰু যেনেকৈ কুমাৰী পূজা যোন সৰু সৰু ছোৱালীক মাতি পেলাই সিহঁতক পূজা কৰা হয় আৰু সিহঁতক বস্তু কিছুমান দিয়া হয় আৰু আমাৰ ই অনুষ্ঠানত আমাৰ কাষতে হোৱা অনুষ্ঠান হ'ল সভা আমাৰ বাসুদেৱ মন্দিৰত সভা হয় তাতে আমাৰ বাসুদেৱ বাবা প্ৰণাম কৰি তেওঁৰ নামত সবে চাকি জ্বলায় আৰু সকলোৱে নিজৰ মনৰ কামনাবোৰ বিচাৰি তাতে যায় আৰু বহুত ধৰণৰ তাতে সেই অনুষ্ঠানত বহুত ধৰণৰ কিছুমান কিছুমান কৰ্মশালা হয় আৰু বহুত কিছুমান ধৰণৰ কাৰ্যসূচী হয় গায়ক মতা হয় সেই ধৰণে এই সেই ধৰণে সভা উৎযাপন কৰে আৰু আমাৰ ইয়াত বিহুও হয় বাসুদেৱ মন্দিৰ দেৱালয়ত আৰু বহুত ধৰণৰ অনুষ্ঠানবোৰো পতা যায়